মই দুই ধৰণৰ গছেই ৰুব বিচাৰোঁ কিয়নো দুইবিধেই আমাৰ আমাৰ প্ৰয়োজন ফুলে আমাক সুগন্ধি বিলাই কেতিয়াবা যদি কেতিয়াবা যদি আমাৰ মনটো দুখ লাগে ফুলি থকা ফুলবোৰ দেখিলে মনৰ দুখ বেদনাবোৰ আঁতৰি যায় মনটো ফৰকাল লাগে আমি যদি ফুল নোৰু তেতিয়া মৌ মৌমাখি কীট পতংগবোৰ কীট পতংগবোৰে খাদ্যৰ অভাৱত ভুগিব আনহাতেদি সেউজীয়া শাক পাচলি আমাৰ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজন ইয়াত আটাই আটাইকেইবিধ ভিটামিনে পোৱা যায় সেউজীয়া শাক পাচলিয়ে আমাৰ ছালখনো সতেজ কৰি ৰাখে অকল দাইল আলুৰে শৰীৰৰ বাবে যথেষ্ট নহয়